অঁ অঁ ক ক কি এই ঘৰত কি কৰিবি ঘৰত আছোঁ অঁ অঁ ভালে ভালে ভালেই অঁ ঠিকে আছে বুলি কৈছে কি হয় আৰু ৰিজাল্টেহে ক'ব নহয় জানো অঁ ৰিজাল্টটো ভালে হ'ব লাগে বাৰু

অঁ সি ফুৰিবলৈ গৈছিলে এই ফুৰি মেলি আজি ৰাতিপুৱা পাইছেহি ৰাতিপুৱা পাইছেহি এতিয়া মানে সি শুই আছে অঁ অঁ অঁ তাকে তাক জগাইছোঁ বোলো ভাতকেইটা খাই ল গা পা ধুই পেলাই সি সেই কৰি আছে তাকে আজি ক'লৈকে যোৱাও নাই মানে ওলাই মেলি যোৱা নাই আজি ক'তো

এইবাৰ ছোৱালী এইবাৰ ক্লাছ ওৱানলৈ এই ক্লাছ ওৱানলৈ পাইছে ক্লাছ ওৱানলৈ পাইছে তাই বুলি কয় এখন এই পানী গাঁও চাইডে আছে অঁ অঁ অঁ স্কুলখন ভালে ভালে ভালে ভালে

কি দৰকাৰ অঁ অঁ অঁ অঁ অঁ আমাৰতো এইটো একদম খলা বমা মানে বৰষুণ দিলে মাছ জীয়াব পৰা হৈ যায় অঁ অঁ অঁ অঁ অঁ গ'ল অঁ হয় হয় তাক এতিয়া আমাৰ এতিয়া ৰাস্তাটোৰ কাৰণে এবাৰ আমাৰ এতিয়া বিধায়ক কোন বাৰু নাওবৈচা সমষ্টিৰ বিধায়ক অঁ ভৰত নৰহ আছিল নে ভৰত নৰহ নি বাৰু নাওবৈচা সমষ্টিৰ অঁ তেতিয়া আমি বিধায়কৰ ওচৰত যাব লাগিব আমি এইটো মানে হেৰি কৰি মেলাই যোগসূত্ৰ লৈ কৰি কিবা এটা যোগসূত্ৰ কৰি এতিয়া আমাৰ নাওবৈচা নাওবৈচা সমষ্টিৰ বিধায়ক কোন এ তেওঁ তেওঁক যা তেওঁৰ ওচৰলৈ যাব লাগিব ৰাস্তাটো এই ইমান আৰু জ্বালা যন্ত্ৰনা যমৰ যান্তনা ভুগি থকা নিচিনা হৈছে বৰষুণ দিলে যাব নোৱাৰি ন অঁ অঁ

অঁ অঁ

অঁ অঁ অঁ অঁ

ভাল হৈ থাকিবই লাগিব

অঁ এতিয়া মানে হেৰি গা গা এৰা মন্তব্য দিয়া নিচিনাকে দিছে আৰু মানে অঁ তোমালোক নহ'লেও মানে মোৰো হ'ব তেনেকুৱা মানে ভাৱত দেখুৱাইছে আৰু মানে অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ এতিয়া আমি নাওবৈচা সমষ্টিৰ বিধায়কক মানে ধৰিব লাগে কাৰণ পঞ্চায়ত ইলেকচন আগত আহি আছে গতিকে ৰাস্তাটো কাৰণে আমি এতিয়া ধৰিবকে লাগিব যদি ভোট লাগে নহয় জানো আমাৰ ৰাস্তাটো বনাই দিয়ক ফাৰ্ষ্ট টাইম তুমি তোমাৰ অঁ তুমি তোমাৰ এম এল এ ফাণ্ডৰ পৰাই বনোৱা নে কি ফাণ্ডৰ পৰা আমাৰ সেইবোৰ বিচাৰ্যৰ বিষয় নহয় আৰু আমাক তুমি যদি তোমাৰ ভোট লাগে কাৰণ দুহেজাৰ ছাব্বিছত দুহেজাৰ ছাব্বিছতো ইলেকশ্যন আহি আছে গতিকে না তুমি যেতিয়া তুমি যেতিয়া নাম আমা আমি যেতিয়া তোমাৰ নাওবৈচা সমষ্টিতে পৰিলোঁ যেতিয়া গতিকে লৈ পেলাই আমি তোমাক ভোট দিব যদি ভোট দিব লাগে তেতিাহ'লে আমাক সদ্যহতে আমাৰ যাতায়তৰ সুবিধা কাৰণ কমিউনিউনিকেশ্যনটোৱে মেইন কথা নহয় জানো যাতায়তটো যদি ভাল নহয় তেতিয়াতো মানুহৰ ভোট দিবলে কেতিয়াও মন নাযাব তাতে আগন্তুক আগন্তুক আহি আছে বাৰিষা নহয় জানো বাৰিষা অহা হেতুকে মানুহৰ মাথাবোৰ আৰু বেয়া হৈ যাব কাৰণ ৰাস্তা এইটো ৰাস্তাত যদি অহা যোৱা কৰিবলগীয়া হয় এতিয়া খৰালীতেই মানুহে মানে তিতা কেহা লাগিছে এজাক বৰষুণ দিলেই গা পুখুৰী সদৃশ গাত হয় মাছ জিয়াব পৰা নিচিনা হৈ যায় নহয় জানো গতিকে আকৌ বাৰিষা আহিলেতো

অঁ এতিয়া এইটো মানে কি এইটো মানে মোৰ আছে বাৰু থাকিলেও মানে এতিয়া কোন এইটো প্ৰথম জানি ল'ব লাগিবতো অঁ অঁ অঁ তাতে এক অঁ তাতে এতিয়া আকৌ তাতে আকৌ এতিয়া এতিয়া বিহু পিছতে মানে কি পঞ্চায়ত ইলেকশ্যনৰ কথা কথা পাতি আছে নহয় অঁ

অঁ লৈ যাব ল লগত মানুহ লৈ যাব লাগিব অকল তই মই গ'লেই নহ'ব অঁ

অঁ অঁ অঁ

অঁ অঁ এই এইবিলাক ইলেকচনত আহি আছে যেতিয়া এইবিলাকত হেঁচা দিলে কাহিনী ইভাগে আমাক এই মানে এই কি টোপ এটা দি থৈ দিব এই হ'ব কৰি দিম হ'ব কৰি দিম যিকোনো কাম তোমাৰ এইবোৰ ইলেকশ্যন হওক বা কিবা কিবি হোৱাৰ আগতে যি কৰি দিয়ে

ন নতুন টোপ টোপত হেৰি কৰি থৈ দিয়া টোপ দি থৈ দিয়া অ' আপোনালোকে চিন্তা নকৰিব মই কৰিম কৰিম কৰিম বুলি তেনেকে সেই কথা পৰা হেৰি কৰে নে এইবাৰ মানে কি আমি গ'লে চব গ'লে একদম আমি মানে কি তেওঁৰ পৰা লিখা লৈ আনিব লাগিব যদি যদি আপুনি যদি আমাৰ এই কামটো কৰি নিদিয়ে তেতিয়াহ'লে আপুনি আমাৰ তাত এইটো ৰাস্তাত আপোনাৰ প্ৰৱেশ নিষেধ বুলি তেনেকুৱা মানে কিবা মানে হেৰি কৰিব লাগিব ইলেকশ্যন আহি আছে যে তেওঁ ভয় তাৰ কাৰণ এইটো এইবাৰ আকৌ উঠিবই যিজন ৰানিং মানে এম এল এ হৈ আছে তেওঁতো আকৌ উঠিব অঁ নহয় জানো অঁ অঁ

তাকেই হেৰি কৰিব লাগিব মানে কি এপ্লিকেশ্যনখন লিখিব লাগিব এপ্লিকেশ্যন লিখি পেলাই মানে এইটো ৰাস্তা যিমান আছে চব মানে হেৰি কৰিব লাগিব অকল আমাৰ গাঁওখন গ'লে ভাল হ'ব জানো নহয় নহয় মানে কি অকল অকল আমাৰ গাঁওখনৰ মানুহ কাৰণ এইটো ৰাস্তাতটো কাৰণ বহুত মানুহ অহা যোৱা কৰে

অঁ তেওঁলোকত

অঁ অঁ

মানুহখিনিক বুজাবলৈ যে এনেকৈ আমি ওলাইছোঁ যাম এম এল এৰ ওচৰলৈ যাওঁ এম এল এৰ ওচৰত গৈ পেলাই কৈ দিও গতিকে তোৰ ফালৰকিটাক যেতিয়া যি কেইটা চিনাকি তই সেইকেইটালৈ ফোন কৰ মোৰ কেইটালৈ মই ফোন কৰোঁ প্ৰত্যেকখন গাঁৱৰ নহয় জানো

অঁ যোৱা মানুহ হ'ল নে নাই যোৱা মানুহ শতকৰা এশত মানে বিশটা ওলাব এনেই চিঞৰি কোৱা চিঞৰি কোৱা আশীটা ওলাব কিন্তু কামত কৰ্মত যোৱা মানুহ বিশটা ওলাব লগ ধৰি লগ ধৰিলে ক'বেই মোৰ আজি অমুকত কাম আছে আমুকত কাম আছে তামুকত কাম আছে ন অঁ অঁ অঁ ঠিক আছে তেতিয়া হ'লে এটা কাম কৰ এই গধূলি লগ হওঁ দুইটা দেই অঁ ঠিক আছে ৰাখিছোঁ অঁ